কোনে কৈছে বাৰু অঁ হয় লাগিছে অঁ বাইদেউ আপুনি কেতিয়া দিছিলে বাৰু অৰ্ডাৰটো

মই মানে এতিয়া মই সেই গড়মূৰতে এনেকে ডেলিভাৰী দি আছোঁ বাৰু অ ডেলিভাৰী দি আছোঁ এতিয়া তোমাৰ পোন্ধৰ দিনমান হ'ল ন অঁ পোন্ধৰ দিনমান হ'ল মই এতিয়া চাব লাগিব বাৰু এতিয়াই দিব নোৱাৰিম নহয় অঁ আপুনি ক'ৰ পৰা কৈছিলে বাৰু অঁ গড়মূৰৰ কোনখিনিত বাৰু অ অ অ অঁ অঁ মই চাম বাৰু মানে সোনকালে দিবলৈ চেষ্টা কৰিম মানে এতিয়া ক'ব নোৱাৰিম কাৰণ মই এনেকেটো দিব নোৱাৰোঁ ন মানে সেইটো অফিচলৈহে আহে বস্তুটো মানে ডেলিভাৰীটো এতিয়া অফিচৰ মানুহে ক'লে বা অফিচলৈ আহিলেহে মই দিব পাৰিম এতিয়াই মানে মই দিব পাৰিম বুলি ক'ব নোৱাৰোঁ অ মই বাৰু অফিচৰ লগত কথা পাতিম বাৰু তাকেহে মই বাৰু অফিচৰ লগত যোগাযোগ কৰিম অফিচত সুধিম বাৰু

অঁ মই সুধিম বাৰু অ অ অঁ মই বাৰু অফিচত খবৰ কৰিম তুমি তোমাৰ এইটো কিয় ইমান দেৰি হৈছে বাৰু অঁ অঁ ঠিক আছ

হ'ব বাৰু মই অফিচত যোগাযোগ কৰি তোমাক জনাম বাৰু অঁ অঁ আপুনি আপুনি চিন্তা কৰিব নালাগে মই সোনকালে আপোনাৰ কামটো মানে ব্যৱস্থা কৰি দিম আৰু যে কি হৈছে অফিচত এতিয়াতো মই নেজানিম অফিচৰ লগত যোগাযোগ কৰিব লাগিব অফিচত যাব লাগিব সুধিব লাগিব তেতিয়াহে মই আপোনাক ক'ব পাৰিম অঁ ঠিক আছে বাৰু জনাম